অ' অ' অ' বাইদেউ কালি নিয়া চাউলখিনি কালি চাউলখিনিটো ভালে আছিলে বেয়া ওলালে নি অ' চাউলখিনি বেয়া হ'ব নালাগে চাউলখিনিটো ভালে আছিলে এতিয়া অ' ঠিক আছে আপুনি লৈ আহিব চাউলখিনি ঘূৰাই ল'ম বেয়া নাপাব চাউলখিনি তেনেকুৱা হোৱাৰ বাবে আপুনি লৈ আহিব আপুনি অ' ঠিক আছে আপুনি অ' অ' নাই আনিব আনিব কাইলৈ ঘূৰাই লৈ আহিব আমি ঘূৰাই দিম একচেঞ্জ কৰি দিম ভাল চাউল দি দিম আপুনি বেয়া নাপাব আপুনি এতিয়া আমি বস্তা ভিতৰত কি আছে সেইটোটো আমি নাজানোঁ এতিয়া ঘূৰাই দিম আপুনি লৈ আহিব যেনেকৈ আছিলে তেনেকৈ আপুনি লৈ আনিব আমি ভাল ব ভাল চাউল দি পঠাম ঠিক আছে দিয়ক বেয়া নাপাব